মাছ ধৰা সৈতে সম্পৰ্কিত মাছৰ যি সংৰক্ষণ সমস্যা সেই সংৰক্ষণ সমস্যাটো আমি আমি চকু দিব লাগিব কাৰণ মাছ বিল পুখুৰী নদী আদিত মাছ থাকে আৰু এই মাছ যেতিয়া মাছৰ পোনা সময় হয় সেই পোনা সময়ত আমি মাছে যেতিয়া কণী পাৰে কণী পাৰি তাত বংশ বৃদ্ধি হয় সেই সময়ত সৰু সৰু পোনাবিলাক মাছে যেতিয়া কণী পোৱালি জগাই প পোৱালি সৰু সৰু পোনাবিলাক যাতে আমি সেইসময়ত ধ নধৰি আমি সিহঁতক ডাঙৰ হ'বলৈ দিব লাগে আৰু আমি ঘৰতে পুখুৰী কৰি

সংৰক্ষণৰ কাৰণে সুবিধা কৰি দিব লাগে নদ নদীত যিটো সময়ত পোনা জগে সেইটো সময়ত মানুহক মাছ ধৰিবললৈ বাধা কৰিব লাগে তে তাত যদি চ চকু দিয়া হয় তেতিয়া আমাৰ মাছৰ সংৰক্ষণ ব্যৱস্থটো হ'ব সেই সময়ত মানুহে উজানৰ সময়ত মানুহক মাছ মাৰিবলৈ দিব নালাগে পৰা পানীত মাছ থাকে এই মাছ কেৱল পানীত মাছ থকা উপৰিও পানী মানুহে এতিয়া বৰ্তমান মানুহে নিজৰ দমকল দমকলত পানী খায় কিন্তু আগতে মানুহেতো নদ নদীৰ পানীয়ে খাইছিলে গতিকে পানী প্ৰদূষণ হ'ব ন নোহোৱাকৈ নদ নদীত কোনো আৱৰ্জনা বা জাবৰ জোথৰ গেলা পঁচা আদি পেলাব নালাগে মাছ পানীত থাকে যদি কোনোবাই বেয়া বস্তু গেলা বস্তু পেলাই দিয়ে সেই গেলা বস্তুবিলাক মাছে খাই আৰু পানী বিশু পানীও বিশুদ্ধ হয় সেইকাৰণে মানুহে সদায় পানীখিনি বা নদ নদী জান জুৰিবিলাকৰ ওপৰত নিজৰ চাফ চিকুণতা আ এইটো নিজে বুজি নদ নদীবিলাকত জাবৰ জোথৰ বা গেলা পঁচা জীৱ জন্তু আদি পেলা নেপেলাই সংৰক্ষণ কৰিব লাগে